অঁ ৰোহিতদা এই মই আপোনালৈ ফোনটো কৰিলোঁ মানে হেৰি এতিয়া আজি বজাৰলৈ গৈ আছিলোঁ আমাৰ এতিয়া যিখিনি পাচলি কৰিলোঁ সেই পাচলিখিনি এতিয়া বজাৰত আজিৰ দাম একদম কম সেইমতে আমাৰ যিটো মানে আমি খৰচ কৰিলোঁ সেইটো এতিয়া উলিয়াব পাৰিমনে নাই তাৰ সন্দেহে লাগিছে

তাকে এতিয়া সমস্যাত পৰিছোঁ নহয় মোৰ এতিয়া বিলাহী এতিয়া বেঙেনা এইবোৰ কৈছোঁ নহয় দাম পোৱাই নাই নহয় মাছ মাংসৰ দামটো বাঢ়ি আছে কিন্তু

আপোনাৰ এনেই শাক পাচলি ৰেট তাকেইটো ৰেট এতিয়া একদম নাইকিয়া হৈ গ'ল মোৰ যিমান খৰচ হৈছিলে এতিয়া মই সেই দামটো পাওঁ নে নাই মোৰ অকণমান হেৰিহে আছে

হয় সেইটোৱে হৈছে

আমাৰতো ফ্ৰেছ বস্তু

গাঁৱতে পালে সুবিধাও পাব

অঁ

অঁ মই মই সেই আজি বিলাহী আপোনাৰ এক কুইণ্টেল নিলোঁ আশী কে জি বিলাহী বিকিব পৰা নাই মানে নাই মানে কি হৈছে হেৰি হৈছে এইটো ইটো ৰেট মানে কমি আছে এতিয়া মই যিটো আগৰ ৰেটত বিকিছোঁ মানে কোনো ল'ব নিবিচাৰে

মোৰ তেনে

অঁ আমি যদি তেনেকুৱা কৰোঁ পাচলিটো লৈ গ'লে আমাৰো বিক্ৰী যাব চাগে আৰু আমি উচিত মূল্য এটা পাম

গাঁৱে গাঁৱে সোমাব লাগিব আপুনি তেতিয়া এটা কাম কৰিব টমটম এখনকে লৈ লওঁ কাইলৈ ময়ো পাচলি অলপ চিঙো আপুনিও অলপ চিঙক তাৰপাছত অঁ টমটম অঁ টমটম লৈ এনেকৈ গাঁৱে গাঁৱে ঘূৰোঁ নতুবা বজাৰত আপোনাৰ নোৱাৰিছোঁ আৰু

হয় হয়

অঁ অঁ

তেনেকৈহে বাচিমগৈ আৰু

কাইলৈ সেইটোকে কৰিম ঠিক আছে অঁ ঠিক আছে বাৰু